আচলতে ক'ব গ'লে আমাৰ এই চাকৰি নাইকীয়া হোৱাৰ আচল মেইন কাৰণটো হৈছে আমাৰ জনসংখ্যা বৃদ্ধি পোৱা আমাৰ ভাৰতত হওক তথা আমাৰ অসমত হওক ভাৰতৰ জনসংখ্যা ইমান প্ৰকোপত বৃদ্ধি পাইছে যে মানুহৰ সংখ্যা বাঢ়ি গৈছে কিন্তু কৰ্ম সংখ্যা বহুত কমি গৈছে আৰু যিহেতু আমাৰ ভাৰতত এটা এ আই ভইছ বুলি এটা নতুনকৈ ওলাইছে যিটো আৰ্টিফিচিয়েল ইনটেলিজেন্স হয় এই ইয়াৰদ্ৱাৰা আমাৰ কিছুমান কাম আমাৰ চৰকাৰী যিবিলাক আগৰ চাকৰি আছিলে সেইবোৰ সিহঁতে খাই দিছে কাৰণ আগতে ধৰক আপুনি যিবোৰ কাম নিজ হাতেৰে কৰিছিলোঁ নিজ মগজুৰে কৰিছিলোঁ আজিকালি সেই সকলোবোৰ কাম আপোনাৰ মানে মেচিনেৰে কৰে ধৰক আগতে আমাৰ চিঠি পত্ৰ বোৰ এজন মানুহে ডাক ঘৰৰপৰা এঠাইৰপৰা আন ঠাইলৈ লৈ যায় গতিকে সেই মানুহজনে ডাক ঘৰৰ সেই তেনেকৈ চিঠি পত্ৰ ডাকোৱালৰ কাম কৰি খাইছিলে কিন্তু আজিকালি যুগত এনেকুৱা হৈ গ'ল এটা ম'বাইলৰ যোগে এটা মেচেজ দি ইমান কম সময়তে ইমান এটা ইমান দূৰৰ জেগাৰপৰা এটা দূৰৰ জেগালৈ বস্তু বা খবৰ খাটিবিলাক আদান প্ৰদান কৰিব পাৰে গতিকে সকলোবোৰ বস্তু আজিকালি ম'বাইলতে হয় আপোনাৰ অনলাইন কিবা ফৰ্ম ফিল আপ কৰা হওক বা কিবা টাইপিং কৰা হওক লিখা হওক কিবা এপ্লিকেচন লিখা হওক সকলোবোৰ ম'বাইলতে হৈ যায় বা কম্পিউটাৰৰ যোগেৰে হৈ যায় গতিকে আগত যিবোৰ কাম আমাৰ নিজ হাতেৰে কৰিছিলোঁ সেই সকলোবোৰ কাম গুচি গৈছে গতিকে যি আমাৰ ইণ্ডিয়াত হওক তথা আমাৰ অসমত হওক যিবিলাক আমাৰ নতুনকৈ টেকন'লজি অনা হৈছে এই সকলোবোৰ টেকন'লজিৰ ফলতে আমাৰ চাকৰিবিলাক খাই দিছে এতিয়া ধৰক এজন পুৰুষে আপোনাৰ ক'ৰবাত হাজিৰা ঠিকা কৰি খাই আছিলে ধৰক ক'ৰবাত ধান ৰুই খাইছিলে বা কিবা টেক্টৰ চলাই খাইছিলে বা ঠিক তেনেকৈ ক'ৰবাত ৰাস্তা ঘাটৰ বনোৱাত কাম কৰিছিলে বাত দলং বনাই তেনেকৈ কৰি খাইছিলে কিন্তু আজিকালিটো চব মানে আপোনাৰ মেচিনৰদ্বাৰাই কামবিলাক হয় ন গতিকে মেচিনৰ জে চি বি খান্দিয়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হয় ৰাস্তা ঘাটবিলাক খন্দা হয় চ' গাড়ী মটৰ দিয়ে গোটেই পাথৰ শিলবালিবিলাক পেলোৱা হয় মানে ঠেলা গৰু গাড়ীতো আজিকালি মানে ব্যৱহাৰ নোহোৱাই হৈ গৈছে গতিকে তেনেকুৱা হৈ যোৱা ফলত আমাৰ কিছুমান চাকৰি নাইকীয়া হৈ গৈছে আৰু মই ভাবো আমাৰ ভাৰত আৰু অসমৰ দৰে যিবিলাক আমাৰ জনসংখ্যা বৃদ্ধি থকা জেগা এই জেগাবিলাকত আমাৰ টেকন'লজি ইমানকৈ খুব দৰকাৰ নহয় কাৰণ টেকন'লজি বস্তুটো সেইখন দেশত দৰকাৰ হয় যিবিলাক দেশত জনসংখ্যাত নিচেই কম এই ধৰক ডুবাই হওক আমেৰিকা হওক বা বেলেগ অষ্ট্ৰেলিয়া হওক এই দেশসমূহৰ জনবসতি বহু পৰিমাণে কম হয় আৰু সিহঁতৰ কৰিবলগীয়া কৰ্ম বহুত থাকে কিন্তু জনসংখ্যা বহুত কম থাকে গতিকে সিহঁতৰ দেশবিলাকত টেকন'লজি বহুতেই দৰকাৰ হয় কাৰণ তাত ৰবটৰ চিষ্টেম ৰ'বট লাগিবই বা কিবা কাম কৰিবলৈ কাৰণে বহুত টেকন'লজি লাগে কাৰণ তাত সময়ৰ যিহেতু মানুহৰ বাবে বহুত জৰুৰী হয় সময় গতিকে সময়টো বচাবৰ কাৰণে টেকন'লজিৰ বহুত দৰকাৰ হয় কিন্তু আমাৰ হেন জেগাত যিহেতু বহুত সময় বহুত লাগে মানে এনেই গৈ থাকে তাৰ বাহিৰেও জনসংখ্যা বহুত থাকে মানুহ থাকে এঘৰ মানুহত আপোনাৰ দহটা বিছটা মানুহ থাকে এই সকলোবোৰ মানুহৰ বাবে আমাৰ কৰ্মৰ দৰকাৰ হয় টেকন'লজি দৰকাৰ নহয় গতিকে টেকন'লজি আনিলে আমাৰ সেই মানুহবিলাকৰ কৰ্মবিলাক গুচি যায় নাইকীয়া হৈ যায় গতিকে যিমানে আমাৰ টেকন'লজি বহুত কমকৈ ব্যৱহাৰ কৰিব আমাৰ দেশত সিমানে আমাৰ কৰ্মবিলাক ওলাই পৰিব গতিকে মই ভাবোঁ টেকন'লজিটো যদি নাইকীয়া কৰে আমাৰ বহুতো ধৰণৰ চাকৰি ওলাব আমাৰ যিবিলাক চাকৰি আমাৰ নিঃশেষ হৈ গৈছে সেই সকলোবোৰ চাকৰি আহি পৰিব গতিকে এইদৰে চৰকাৰে পদক্ষেপ ল'ব পাৰে নিজৰ দেশখনৰ চাকৰিটো বৃদ্ধি কৰিবৰ বাবে